ন লাখ পাঁচ হেজাৰ ছশ সাত লাখ পাঁচ হাজাৰ ছশ তিনি লাখ আঠ হেজাৰ দুশ পাঁচ লাখ এহেজাৰ ছশ সাত লাখ দুহেজাৰ তিনিশ